মই মাছ ধৰা বামুণক কাৰণে মই ভালকৈ সাজু হৈ লওঁ যাতে মোৰ ধৰক কোনো ধৰণৰ সমস্য়াৰ সন্মুখীন হ'ব লগা নহয় ধৰক মাছ ধৰিবলৈ যাওতে মই ধৰক বেলেগ মই লেতেৰা কাপোৰ ধৰক বাহী কাপোৰ ধৰক মই বোকা চোকা লাগিলেও যাতে সেইবোৰ ধৰক একো প্ৰৱ্লেম একো সমস্য়া হেৰি নহয় তেনেকুৱা কাপোৰ লগত লৈ যাওঁ আৰু ধৰক লগত পানী বটল জাকৈ খালৈ চেপা আৰু জালখন লৈ যাওঁ আৰু ধৰক মাছখিনি থবলৈ কাৰণে এটা ধৰক কলহ লৈ যাওঁ আৰু লগত এখন কাপোৰ লৈ যাওঁ যাতে ধৰক একো প্ৰৱ্লেম নহয় আৰু ধৰক খাবলৈ বব কাৰণে ধৰক কেট্লী চাহ আৰু বিস্কুট এপে বিস্কুটৰ পেকেট লৈ যোৱা হয় যাতে ভোক নালাগে ধৰক ভোক লাগিলেও ধৰক চাহকণ খাই পেলাই পিয়াহ মৰাব পাৰোঁ আৰু দুুপৰীয়াৰ টাইমৰ কাৰণে ধৰক পানী বটল লগত লৈ যোৱা হয় আৰু তেনেকুৱা আৰু ধৰক জাল আৰু ধৰক পুুখুৰী বা নদী পুখুৰী বা নদী ধৰক নদী প্ৰায়ভাগ প্ৰায়ভাগ কমেই যোৱা হয় পুখুৰীত ধৰক জেং উঠাবলৈ কাৰণে এডাল ডাং বাৰি লৈ যোৱা হয় আৰু এটা ডাঙৰ বেগ লৈ যোৱা হয় তাতে ডাঙৰ মাছ উঠিলে তাত আমি ধৰক ৰাখিব পাৰোঁ আৰু বস্তা লৈ যোৱা হয় বস্তাৰ ভিতৰত জালখিনি লৈ যোৱা হয় আৰু মোৰ প্ৰাক্ ভ্ৰমণ মাছ ধৰাৰ প্ৰাক্ ভ্ৰমণৰ ৰীতি নীতি বা ৰুটিন আছে ধৰক মই সপ্তাহত দুদিন মই ধৰক সপ্তাহত দুদিন বা সপ্তাহৰ দেওবাৰৰ দিনটো মই মাছ ধৰিবলৈ যাওঁ আৰু ধৰক